আমাৰ গাঁওখনত ধৰক বহুত বহুত বস্তুৱে ব্যৱসায় হয় গৰু হয় ছাগলী হয় পাৰ হয় মুৰ্গী হয় বহুতেই ক'ব গ'লে ধান হয় শাক পাচলি হয় এইবিলাক হৈ থাকে আৰু ব্যৱসায় কিছুমানৰ লাভ হয় কিছুমানৰ লোকচান হয় আৰু কিছুমানৰ ঘৰততো একো নাথাকেই বাৰু যাৰ খেতি নাই কিবা নাই সেইবিলাকে আৰু কেনেকৈ ব্যৱহাৰ কৰিব ব্যৱহাৰ কৰিবই নোৱাৰিব ব্যৱহাৰ কৰিবলৈ হ'লে কিছুমানৰ বহুত ভাষিক প্ৰয়োনৰো হেৰি হয় হৈ যায় গৰুৰ দামটোৰ অলপ বেলেগ ধৰণৰ অলপ বেছি হয় ছাগলীৰো বেছি হয় মাছৰ ব্যৱসায় হয় ব্যৱহাৰ কৰিবলৈ বহুত প্ৰয়োজন হয় আপোনাৰ এখন ধৰক যদি ডাঙৰ ব্যৱহাৰ কৰিব লাগে তেতিয়াহ'লে এখন গাড়ীৰ বহুত প্ৰয়োজন গাড়ী কিনিব লাগে গাড়ী কিনি ড্ৰাইভাৰ ৰাখিব লাগে ড্ৰাইভাৰ ৰাখাৰ পিছত আৰু তাতে যায় বস্তুবিলাক নমোৱা দাম দৰ কৰা মানুহৰ লগত কথা পাতা এইবিলাক ভেজাল থাকেই আৰু এইবিলাক বহুতেই ভেজাল থাকে যেনেকুৱা ধৰক ব্যৱসায় আটাইতকৈ আমাৰ গাঁৱৰ ফালে ব্যৱসায় হ'ল ধানৰ ব্যৱসায় বেছি ধান তাৰপিছত মাছ এইবিলাক বেছিকৈ গুৰুত্ব দিয়ে মানুহবিলাকে আৰু আলু আলুও হয় কিছুমান হয় আৰু ভাল ভাল পদ্ধতিত আৰু এইবাৰ আমাৰ ভালে আমাৰ ঘৰতেই ময়ো কৰিছিলোঁ শাক পাচলি শাক পাচলি ভালেই হৈছে বাৰু বেয়া হোৱা নাই পানী অহাৰ কাৰণে অলপ প্ৰব্লেম পালোঁ তাৰপিছত থাকিলোঁ হৈ গ'ল ভালেই আৰু ব্যৱসায়টো কৰিব গ'লে এটা নিজৰ বিজনেছ ক'ব গ'লে বিশেষকৈ আৰু কোনেও একো ক'ব নোৱাৰে বা বেলেগৰ তলত কাম নকৰিলেও কথা নাই বেলেগৰ তলত কাম কৰিলে কথা শুনিব লাগে নিজৰ এটা বিজনেছ থাকিলে নিজে মালিক হোৱা যেন ভাল লাগে এই আজি কামত যাব মন নাই নগলোঁ এই বেলেগ তাত বেলেগৰ তাত কাম কৰিব লাগিলে যাবই লাগিব নগ'লে পইচা কাটিব সেইকাৰণে নিজৰ বিজনেছ হ'লে এটা ভাল আৰু নিজে চলিব পৰাকৈ হ'লে হৈ যায় নিজৰ বিজনেছটোৱে ভাল আৰু যেনে ব্যৱসায়টোৱে ভাল ক'ব গ'লে ব্যৱসায়ত লাভ লোকচান থাকেই মানুহৰ কেতিয়াবা লাভ হয় কেতিয়াবা লোকচান হয় কোনো প্ৰব্লেম নাহে ক'ব গ'লে